হেল্লো মাইহাং ৰেষ্টুৰেণ্ট হয় নে মই মোৰ পৰিয়ালৰ লগত আপোনালোকৰ ৰেষ্টুৰেণ্টলৈ যাব বিচাৰিছিলোঁ মই জা আপোনালোক পৰা জানিব বিচাৰিছোঁ যে ৰেষ্টুৰেণ্টৰ সময় অৰ্থাৎ ৰেষ্টুৰেণ্ট কেইটা বজালৈকে খোলা থাকিব তাৰ টেবুল আৰু তাৰ প্ৰডাক্টবোৰ কেনেকুৱা ধৰণৰ হয় আৰু এটা কথা মন কৰিব যে আপোনালোকৰ ৰেষ্টুৰেণ্টত পাৰ্কিঙৰ ব্যৱস্থা আছে নে নাই পাৰ্কিং যদি আছে কেনেধৰণৰ পাৰ্কিং গাড়ী বা বাইক ৰাখিব পাৰিম নে সেই কথা আমাক জনাব পাৰিব নে ৰেষ্টুৰেণ্টৰ টেবুল কেইজনীয়া আমি তাকো জানিব বিচাৰোঁ গতিকে অনুগ্ৰহ কৰি আপুনি জনাব পাৰিব নে আপোনালোকৰ ৰেষ্টুৰেণ্টৰ বন্ধ কৰা সময় টেবুলৰ বিষয়ে আৰু পাৰ্কিঙৰ বিষয়ে ধন্যবাদ